মই এসপ্তাহমানৰ আগত অনলাইন অৰ্ডাৰ কৰিছিলোঁ আজি পালেহি আৰু এতিয়া সেই পেকেটটো খুলি চালোঁ যে কাপোৰটো বৰ ধুনীয়া আহিছে আৰু মানে এইবাৰ প্ৰথম অৰ্ডাৰ দিছোঁ সেই সেই ৱেবছাইটটোৰ পৰা আৰু আগতেও এনেকুৱা বহুত বেলেগ বেলেগ ধৰণৰ ৱেবছাইটত দিছিলোঁ কিন্তু ইমান ভাল পোৱা নাছিলোঁ আৰু এই ৱেবছাইটৰ পৰা মানে বহুত ভাল কোৱালিটিৰ কাপোৰ পাইছোঁ আৰু মানে ভেৰাইটিছো বহুত ধৰণৰ আছে কুৰ্তি চেটো মানে ইমান ধুনীয়া ধুনীয়া বেলেগ বেলেগ হেৰি ৰে'টৰ বেলেগ বেলেগ কাৱে হেৰি মানে ফা হেৰি ধুনীয়া ধুনীয়া আৰু মানে দেখিবলৈ আৰু দেখিয়ে পচন্দ হোৱা মানে এই নতুন ৱেবচাইটটোত পাই মানে ইমানেই ভাল লাগিলে তাৰপাছত ভাবিলে আকৌ ভয়ো লাগিছিলে যে ইয়ালৈ আহিব নাহিব আমাৰ ইয়ালৈ মানে অলপ নতুন এটা ৱেবছাইট যিহেতু অৰ্ডাৰ দিছোঁ ন অ মানে কিবা কেতিয়াবা এনেকুৱা হয় মানে বহুত দেৰি লাগি যায় টাইমত আহি নাপায় আকৌ এনেকুৱা হয় যে কিছুমানে ডেলিভাৰী জেগাত মানে ফঁচি থাকে বহুত দিন এসপ্তাহ বিছ দিন এনেকে ফঁচি থাকে তেতিয়া আকৌ কি হয় কেতিয়াবা আকৌ ৰিটাৰ্ণো গুচি যায় সেইটো চিন্তা হৈ আছিলে যেনিবা অনলাইন অৰ্ডাৰ কৰোঁতে কিন্তু একদম টাইমমতে আজি আহি পাইছে আৰু এই এতিয়া খুলি মেলি চালোঁ আৰু যেনিবা কাপোৰটো বিৰাটেই ভাল আহিছে আৰু মানে ছাইজ টাইজৰো মানে একো প্ৰব্লেম অহা নাই কেতিয়াবা এনেকুৱা হয় যে মোৰ মানে মানে আগতো এনেকৈ বহুত অৰ্ডাৰ দিওঁ ন বেলেগ বেলেগ জেগাত তেতিয়া কি হয় মানে আপোনাক লিখি থোৱা থাকিব কিবা এটা ছাইজ পঠিয়াই দিয়ে কিবা এটা আকৌ এনেকুৱা হয় যে আকৌ ৰিটাৰ্ণ কৰিবলৈ অকণমান অসুবিধা হয় আৰু ডেলিভাৰী মানে এনেকুৱা হয় আহি নাপায় টাইমত আৰু মানে ৰিটাৰ্ণ ৰিটাৰ্ণ কৰিবলৈ মই যদি ৰিটাৰ্ণো মাৰোঁ তেনেহ'লে ৰিটাৰ্ণো নলয় আৰু তেনেকৈ আৰু ফঁচি থাকিবলগীয়া কাপোৰবিলাক আৰু ঘৰতে এনেকৈ পৰি থাকে আৰু তেনেকুৱাও হয় কিন্তু এইবাৰ ক্ষেত্ৰত মানে মই বহুত ভাল পাইছোঁ আৰু এই ৱেবছাইটটোৰ পৰা বস্তুটো লৈ টাইমতো আহিছে দামো বহুত কম বেলেগবিলাকৰ তুলনাত মানে ইয়াত দামো বহুত কম কাপোৰৰ কোৱালিটিটো ভাল আৰু ৰং চঙৰ ক্ষেত্ৰতো মানে তাত বহুত ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ কাপোৰো আছে কাপোৰবিলাক আছে আৰু চাই ল'ব পৰা হৈছে ধুনীয়াকৈ মানে আৰু বহুত ভেৰাইটিছ আছে আৰু মানে বহুত বেলেগ বেলেগ হেৰি আৰু ডিজাইন চিজাইনৰ ক্ষেত্ৰতো বেলেগ বেলেগ নতুন নতুন ডিজাইনো ইয়ালৈ আহিছে সেয়া দেখি মানে ৱেবছাইটটো আকৌ প্ৰথম যিহেতু দিছোঁ ন অকণ ভয়ো লাগিছে যে আহিব নাহিব টাইমত আৰু মোৰ মানে এসপ্তাহ পিছত মানে দৰকাৰো হৈ আছিলে কাপোৰ এযোৰ এনে ফুৰিবলৈ যোৱা কথা আছে আৰু ইয়াত ডেলিভাৰী হেৰিটো মানে বহুত ভাল পাইছোঁ মানে কালিয়ে মানে আহি পায়েই মানে আজি একদম মোৰ ইয়াত পায়েই গ'ল কালি এতিয়া দেখুৱাই আছিলে যে কালি আহি পালে বুলি পাৰ্চেলটো কিন্তু আজি এতিয়া সেই ৰাতিপুৱাতে মোক আহি দি থৈ গ'ল ডেলিভাৰী চাৰ্ভিচটো মানে বহুতে ভাল আৰু মানে বহুত সোনকালে কৰি দিছে আৰু আৰু বেলেগবিলাকৰ ক্ষেত্ৰত এনেকুৱা হয় যে বহুত দিন ফচি থাকে তাহাঁতি মানে পেলাই থৈ দিয়ে আনি নিদিয়ে বাৰু মানে আৰু কি কৰে দুদিন তিনি দিন এনেকেই তাত সোমাই থাকি যায় তাৰপিছত আৰু লাষ্টত কি কৰে ৰিটাৰ্ণ মাৰি দিয়ে আৰু মই তেনেকৈ নোপোৱাও মানে হাতত নাহেই আৰু বস্তু আকৌ ঘূৰি গুৰি যায় আকৌ মোৰ মানে প্ৰব্লেম হয় আকৌ মই নতুনকৈ অৰ্ডাৰ দিবলগীয়া হয় আৰু তেনেকৈ সময়টোও বহুত লাগি যায় কিন্তু এই ৱেবছাইটটোত মানে ইমানেই ভাল পাইছোঁ কাপোৰৰ আৰু মানে এই অনা নিয়ম এই মানে আহি প আহি পোৱা সেই টাইমটো মানে ইমান ধুনীয়াকৈ আহি পাইছে একদম টাইমত আৰু সেইকাৰণে মই বহুত ভাল লাগিছে আৰু এইটো ৱেবছাইট